মই ক্ৰিকেট ফুটবল বেডমিণ্টন টেবুল টেনিছ লগতে কাবাডী ভলীবল আৰু বহুত খেল মই খেলোঁ মই আমাৰ ওচৰত থকা এখন খেলপথাৰত এই খেলসমূহ খেলোঁ আৰু যিবোৰ ইনডৰ খেল সেই খেলসমূহ মই ওচৰত থকা ইনডৰ ষ্টেডিয়ামত খেলোঁ